দৰং জিলাৰ সাধাৰণতে পৰিবেশ যথেষ্ট ভাল ইয়াত প্ৰয়োজনীয় গছ গছনি প্ৰায় জিলাখনৰ সকলো ঠাইতে আছে কিন্তু কিছুমান চৰ অঞ্চলৰ কিছুমান ঠাই বিভিন্ন ধৰণৰ ইল্লিগেল ইম্মিগ্ৰেশ্যনৰ বাবে ঠাইসমূহ কিছু পৰিমাণে লেতেৰা হৈ আছে যাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে আৰু এই চৰসমূহ এভিক্সন কৰি তাত খেতি কৰাৰ ব্যৱস্থা কৰি দিছে আৰু যাৰ বাবে যথেষ্ট পৰিমাণে মানুহৰ সুবিধা হৈছে আৰু স্থানীয় লোকসকলে খেতি বাতি কৰিব পাৰিছে আনহাতে দৰং জিলাত বিভিন্ন কেইখন নদী আছে যাৰ ভিতৰত ননৈ বৰনদী ডিমিলা কলপানী নোৱা ইত্যাদি উল্লেখযোগ্য প্ৰত্যেক বছৰে এই নদীসমূহত বাৰিষা সময়ত ভৰ্তি হয় আৰু বানপানীৰ সৃষ্টি কৰে যাৰ ফলত নদীৰ গৰাখহনীয়াৰ সৃষ্টি হয় আৰু বহু অঞ্চল পানীৰ দ্বাৰা বিধস্ত হয় এই বিধস্ত অঞ্চলসমূহৰ ৰিপেয়াৰিঙৰ বাবে চৰকাৰৰ বহু টকা পইচাৰ খৰচ হয় বিভিন্ন সময়ত যাৰ বাবে চৰকাৰী সম্পত্তি লষ্ট হয়

এইবোৰ সংৰক্ষণৰ বাবে বিভিন্ন কাম কৰি আছে আৰু ইয়াৰ ওপৰিও আমি পাৰিৱেশিক সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ আছে